মোৰ নাম আহিদুৰ আচাম মই মানে হাই ছেকেণ্ডেৰীত হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া বি এচ চি পৰি আছোঁ মোৰ মানে মেডিকেলত যোৱাৰ মানে আশাটো আছে এতিয়া মেডিকেলত মই মানে ভাবিছিলোঁ যে ফাৰ্মাচিষ্টটো মানে এডমিচন লম তাৰপিছত মানে তাৰপিছত মানে লম নল'লো আৰু মই মানে এম বি বি এছ মানে নিটটো মানে দিয়া নাই ট্ৰাই নিটটো দিছিলোঁ মই এতিয়া নিটটোত মোৰ নম্বৰে আহিছিল তিনিশমান এতিয়া নিটটো মানে ছিটটো নাপালোঁ আৰু এতিয়া মানে আছো আৰু বহি আছোঁ ইয়াৰ পিছত মানে বি এছ চিত এডমিচনটো ল'লো মই এতিয়া এতিয়া এতিয়া পিছত ভাবিছিলোঁ যে মই ফাৰ্মাচিত মানে এডমিচনটো লম এতিয়া পিছত মানে এডমিচনটো মানে পাঠবোৰ মানে হাই ছেকেণ্ডেৰী মানে পাৰ্চেণ্টিছটো মানে ইমান ভাল নাহিছিল মোৰ পাৰ্চেন আহিছিল মাত্ৰ ফিফটি ছেভেন পাৰ্চেন এতিয়া সেইকাৰণে মানে নগ'লো নিটো মানে এবাৰে দিলোঁ দুবাৰমান মানে নিদিলোঁ আৰু দুবাৰ দি মানে বাদ দিলোঁ প্ৰথমবাৰ আহিছিল মানে তিনিশ মাৰ্ক আমাৰ আহিছিল তেতিয়া আৰু নিদিলোঁ আৰু এতিয়া মানে পিছত মানে ভাবিলোঁ যে ফাৰ্মাচিত মানে এডমিচনটো লম তাৰপাছত মানে ঘৰৰ মানে কিবা প্ৰব্লেম আছিল নাই মানে ঘৰৰ প্ৰব্লেম আছিল সেইটো কাৰণে মানে সেইটো নল'লো ইয়াৰ পাছত মই মানে বি এডটোত মানে এডমিচনটো লৈ এতিয়া ফাৰ্ষ্ট চেমত পঢ়ি আছোঁ বি এডটো বি এডটোতো ল'লো আৰু মই চাবজেক্টকিটা লৈছোঁ ফিজিক্স লৈছোঁ তাৰপিছত কেমেষ্ট্ৰী ল'লো তাৰপিছত আৰু মেটছটো ল'লো বাকী চাবজেক্ট মানে সেইকেইটা ল'লো আৰু যিকেইটা দৰকাৰ এতিয়া বি এছ চিটো পঢ়ি আছোঁ ভাবিছিলোঁ যে মানে নিটটো আৰু এবাৰ দিম আৰু মানে দিব পাৰো নেক্সট সন্মুখত এতিয়া প্ৰীপিয়াৰ প্ৰীপিয়াৰেশ্যনটো মানে কৰি আছো এতিয়া ত এতিয়া মানে দিম আৰু এবাৰ দুবাৰ মানে নিটটো দিম মানে তাৰপিছত মানে ট্ৰাই কৰিম আৰু এতিয়া এতিয়া মানে ভাবিছিলোঁ আৰু এবাৰ নিট দিম এতিয়া কৰি আছোঁ আৰু